অঁ দাদা চিনি পাইছেনে মই তৃষ্ণা হাতীগাওঁ ভেটাপাৰা ৰডত আপুনি যে সদায় তাতে অৰ্ডাৰটো ডেলিভাৰী দিব আহে চিনিতো পাইছেই ছাগে বৰ্তমান মানে মই বহুত দূৰতে আছোঁ ঘৰৰ পৰা কাম এটাত আহিছিলো ত' মানে ভাবিছিলো আপোনালোকৰ তাৰ পৰা অৰ্ডাৰ দিওঁ আপুনি আহিব পাৰিবনে এড্ৰেছটো ভঙাগড় ত' আপুনি ইয়াৰলৈকে ডেলিভাৰী দিব পাৰিব ছাগে হেৰি মই এড্ৰেছটো আপোনাক ক'বলেই ফোন কৰিছিলো এড্ৰেছটো লিখকচোন ভাঙাগড় হাউচ নাম্বাৰ নাইন বাইলেন গল্ডেন পথ বাইলেন টু আৰু মই আপোনালোকৰ এনে নৰ্মেলি ছ'লে ভ'টৌৰেটো খাই ভাল পাওঁ ছৌলে ভ'টৌৰে আৰু আলু পৰঠা পেক কৰি দিব আৰু এই এড্ৰেছটোলৈকে ডিলিভাৰী কৰি দিব কিমান মান টাইম বা লাগিব আপোনাৰ জানিব পাৰিম নেকি মেক্সিমাম আধা ঘন্টাৰ ভিতৰত যদি দিব পাৰে আমাৰ মানে সুবিধা হয় যদি আধা ঘন্টামানৰ ভিতৰত দিব পাৰে দিয়ক আপুনি আহিব তেনেহ'লে